অঁ অঁ কোনে কৈছিলে বাৰু অঁ হয় কওকচোন

অঁ মোৰ এই অকণমান অকণমান আগতে আৰু আপোনাৰ টিকান যিখন আছে যে হোটেল সেইডোখৰতে মানুহয় কওকচোন

অঁ আপুনি পাৰিব এই চৌকিডিঙৰ ৰাজ ইণ্ডিয়াখন দেখিছে নহয় নহ্ এই আপুনি এটা কাম কৰিব এ এচ টি চি বাছ ষ্টেণ্ডৰ পৰা নামিকেনে আপুনি সোঁ ছাইডে গুচি আহিব তাৰপিছত এই অঁ তাৰপিছত আপোনাৰ চাৰিআলিটোৰ ওচৰতে ৰাজ ইণ্ডিয়া বুলি দেখিব তাৰ অপজিটত পেট্ৰ'ল পাম্প এটা আছে তাৰ কিনাৰতে এনেকৈ লজবিলাক আছে হা আপুনি খুব তেই মানে ভাল ভাল লজ আছে আপুনি থাকিব পাৰে আৰু যদি আপোনাক ভাড়াঘৰ লাগে নহ্ আপোনাৰ বাজেটটো কিমানৰ বাৰু কিমান দাম হয় হয় অঁ আছে আপুনি এটা কাম কৰিব হেৰি মোৰ আৰু এগৰাকী লগৰ আছে মানে মোৰ অলৰেডী তাই মানে অকলে থাকে তাই কিনাৰতে ৰুম এটা আছে বুলি মই গম পাওঁ মানে খালিয়ে আছে ট লেট আছে মই লগৰজনীক কৈ দিছোঁ আপুনি যেতিয়া হেৰি কৰিব আপুনি যেতিয়া ডিব্ৰুগড় পাবহি মোক ফোন এটা কৰিবচোন তেতিয়া অঁ হ'ব আপুনি এটা কাম কৰিব মোৰ ৰাতিপুৱা পোৱাহি পাছত ফোন কৰিব মই আপোনাক সেইডোখৰ দেখাই দিম কোনডোখৰতে আছে আপুনি

হয় হয় যোনখিনি ৰুম পচন্দ হয় আপুনি চাই ল'ব আৰু ওচৰে পাজৰে বহুত ৰুম আছে আপুনি চাই ল'ব এবাৰ

অঁ অঁ বাৰু ঠিক হ'ব দিয়ক